মোৰ সম্প্ৰদায়ৰ বাহিৰত ভ্ৰমণ কৰিবলৈ যাওঁতে মই তেনেধৰণৰ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই কাৰণ আমাৰ অঞ্চলটো হৈছে এনেকুৱা ধৰণৰ মানে গোটেই জনগোষ্ঠী আমি একেলগে থকা যায় সৰুৰে পৰা যিহেতু দেখি আহিছোঁ মই যিহেতু কাৰ্বি ল'ৰা মোৰ ওচৰে পাঁজৰে বহুতো বড়ো বঙালী এনেকুৱা বহুতো ধৰণৰ জাতিৰ মানুহ লগ পাইছোঁ তেনেকুৱা মই কোনোদিনে তেনেধৰণৰ সন্মুখীন হোৱা নাই